আমাৰ অঞ্চলত উদযাপন কৰা ৰীতি নীতি বুলি ক'বলৈ গ'লে আমাৰ গাঁৱৰ ওচৰতে এখন বৰথান আছে তাত বছৰি বছৰেকীয়া পাতে তাত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আৰু তাত সেৱা লয় আৰু মাহ প্ৰসাদ লয় আৰু আমাৰ ইয়াতে লেটেকুপুখুৰীত মাধৱদেৱৰ জন্মস্থান আছে তাত মাধৱদেৱৰ তিথি পাতে আৰু তাতো বহুত মানুহ আহে তাতো আগভাগ ল'ব পাৰে তাত একো বাধা নাই আৰু আমাৰ এই ঢকুৱাখানাত ব'হাগৰ বিহুৰ টাইমত ফাট বিহু পাতে তাতো বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে অসমৰ পৰাও আহে ভাৰতৰ অসমৰ বাহিৰৰ ভাৰতৰ পৰাও আহে তাতো একো বাধা নাই ফটো চটো মাৰিব পাৰে ভিডিঅ' চিডিঅ' বনাব পাৰে আৰু তেনেকৈ বহুত ৰীতি নীতি আছে